মই বাগিচাখনত হোৱা ফুলবিলাক মালা গাথোঁ মন্দিৰত মন্দিৰত পূজাত লগাওঁ বাৰ্থডে'ত দিওঁ ঘৰতো সজাওঁ ওচৰৰ মানুহক লাগিলেও দিওঁ বিবাহ অনুষ্ঠানতো দিওঁ ফলবিলাক নিজেও নিজে খাবলৈ ব্যৱহাৰ কৰোঁ ঘৰৰ ওচৰ চুবুৰীয়াক দিওঁ চৰাই চিৰিকটিয়েও খায় ইয়াৰ উপৰিও অনাথ অনাথালয় বৃদ্ধাশ্ৰমতো বিলাওঁ